কুকুৰা কণী আমি ধুনীয়াকৈ পাচি এটাত খেৰ দি কণীবোৰ উমনি দিওঁ আৰু সেই কণী পোন্ধৰ বিছ দিনৰ পিছত পোৱালি ওলাই সেই পোৱালী ধুনীয়াকৈ নমাই ভাল ধৰণে পাচিৰে ঢাকি মাকৰ বোকত দিওঁ আৰু মাকে ধুনীয়াকৈ উম দিয়ে দুই তিনি দিনলৈ তাৰপিছত সৰু সৰু চাউল খুদু চাউল আমি সিহঁতক খাবলৈ দিওঁ পানী আৰু ভাল ধৰণে চা চোৱা চিতা কৰোঁ যেনেকৈ চৰাই চিৰিকটিয়ে বা নিগনি আদিয়েই খাব নোৱাৰে ভাল ধৰণে ঢাকিব লাগিব নহ'লেতো কাউৰী চিলনিও লৈ যায় তাৰপিছত সেইবোৰ পানী দুনি দি ভালকৈ ডাঙৰ অলপ ডাঙৰ হয় অলপ ডাঙৰ হোৱাৰ পিছত ডাঙৰ চাউল গোটা চাউল দিওঁ সেইবিলাক পোৱালিবিলাকক আৰু মা মাককো ভাল ধৰণে খুৱাব পোৱাব লাগিব তেনেকৈ অলপ ডাঙৰ হোৱাৰ পিছত ধান দিবও পাৰি ডাঙৰ অলপ দেৰি থাকিবৰ কাৰণে সিহঁতৰ হজম শক্তি হেৰি আৰু পেচাপ পাইখানা ভাল ধৰণে চাফ চাফাই কৰি ধুনীয়াকৈ বস্তা পাৰি সিহঁতক পাচিৰে ঢাকি থওঁ তেনেকৈ অলপ ডাঙৰ হ'বলৈ পোন্ধৰ ছয়মাহ বা ছয়মাহ সাত মাহ লাগে ছয়মাহ সাত মাহ হোৱাৰ পিছত সিহঁতে আকৌ মাইকীবিলাক মাইকী মুৰ্গীবিলাকে ডেকেৰিবিলাকে কণী পাৰে আৰু এইবিলাক কিছুমান বিক্ৰী কৰোঁ কিছুমান উমনি দি কণী পাৰা পিছত উমনি দি পোৱালি ওলাবলৈ দিওঁ সংখ্যাটো সৰহ হ'বৰ কাৰণে আৰু মতা মূৰ্গীবোৰ বিক্ৰী কৰি দিওঁ তেনেকৈ কিছুমান আমি সিহঁতৰ ঘৰত আলহী দুলহী আহিলে খাওঁ আৰু কিছুমান বিক্ৰী কৰি পইচাত ওলিয়াই নিজৰ কামত লগাব পাৰোঁ তেনেকেই মুৰ্গী কণী আকৌ পোৱালি দি আকৌ ডাঙৰ হ'ব সিহঁতক আকৌ যতন কৰি যতন কৰিব লাগিব তেনেকেই সিহঁতক ডাঙৰ কৰি আকৌ বিক্ৰী কৰি কিছুমান খা খাব পৰা হ'ব এনেকেই কৰা যায় ইয়াকে